হেল্ল'

অঁ হেল্ল' শুনিছেনে হেল্ল' শুনিছে কওক

হয় হয় হয় হয় আপুনি সেইটো বিষয়ে জানিবৰ কাৰণে মোক সুধিছে হয় নহয় হয় আপুনি মাজুলীলৈ যাব লাগিব গম পাইছেনে মাজুলীলৈ যাব লাগিব তাত গৈ সত্ৰাধিকাৰবোৰক লগ কৰিব লাগিব প্ৰথমতে তেওঁলোকৰ বাটচ'ৰাতে বহুতখিনি থাকে মানে বাটচ'ৰাতে মানুহ থাকে থাকে মানে কি আৰু এই সৰু সৰু ল'ৰা থাকিব আৰু তেখেতসকলৰ বৈষ্ণৱবৃন্দসকল বহিব তেওঁলোককো আপোনালোকে গৈ ভালদৰে আদৰে সম্ভাষণ জনাই লৈ পিনি আপোনালোকে সোমাব সোমাই পিনি তাত মানে কথাবোৰ ভালকৈ বহি আপোনালোকে যোৱা মাজুলীলে যোৱাৰ লগে লগে আপোনালোকে ভাল আসন এখন পাবই নহয় অঁ অঁ মাজুলীলৈ যোৱাৰ লগে লগে তাত ভাল আসন এখন পাবই পোৱাৰ লগে লগে তেখেতসকলে বহুৱাব বহুৱাই লৈ তেখেতসকলে সুধিব আপোনালোকৰ উদ্দেশ্যটো কি শিকিবলৈ আহিছে কি কৰিব আপোনালোকে আৰু আপোনালোকৰ উদ্দেশ্যটো কি গোটেইখিনি ক'ব আপোনালোকে মন খুলি গোটেইখিনি ক'ব কোৱাৰ পিছত মানে তেওঁলোকে তেওঁলোকে ক'ব নহয় কি কোনটো বিষয়ৰ ওপৰত আপোনালোকে তেওঁলোকে একদম গোটেইখিনি ক'ব মানে ভালকৈ বুজাই দিব এতিয়া মানে মাজুলীলে গ'লে আপোনালোকে ঢেৰ হেৰি পাব কমলাবাৰী সত্ৰ সত্ৰ তাত বহুতখিনি হেৰি আছে নহয় দক্ষিণপাট সত্ৰ আউনীআটী সত্ৰ গম পাইছেনে আউনীআটী অঁ অঁ অঁ আছে আছে অঁ অঁ অঁ আছে তাত গৈ পিনি আপোনালোকে আলোচনা তাত আলোচনাটো ভালদৰে কৰিলে গোটেইখিনি আপোনালোকে আঁতিগুৰি মাৰি তাতে গোটেই সাৰমৰ্মটো পাই যাবগৈ মানে গ'লেই হ'ল মুঠতে

অঁ ভালকৈ যাব আপোনালোকে ভালকৈ ড্ৰেছ পোছাক কৰি যাব আৰু কাৰণ কেলৈ বৈষ্ণৱ ভকতসকলৰ হেৰিটো জানেই নহয় সাজপাৰটো জানেই নহয় কিমান সা সন্মানেৰে যাব লাগিব অঁ একে পোছাকতে নহয় বা মানে কাৰোবাৰ কিবা এটা অভাৱ অভিযোগো থাকিব পাৰে তাৰমানে কেলৈ আপোনালোকে ধুতি চুৰিয়া চেলেং চাদৰখন নিব গামোচাখন নিব গম পাইছেনে সত্ৰা অঁ অঁ সত্ৰ হেৰি গেটৰ ভিতৰত আপোনালোকে হেৰি চেণ্ডেল বোলা বস্তুটো তেনেকৈ নহ'ব বাহিৰতে থৈ যাব মানি মানি যাব আৰু ভালকৈ তাতে গ'লে মানে আপোনালোকে গোটেইখিনি কথায়ে পাব অঁ অঁ মই এতিয়া যাব লগত এতিয়া যাবলৈ পৰাহেতেন ভালেই আছিলে মোৰ মানে একেবাৰে সময়ৰ অভাৱ গ'ম পালেনে

কওকচোন যাবলৈ ওলাইছে আপোনালোকে বহুত ভাল পাইছোঁ আপোনালোকে গৈ আহক মই সময় সুবিধা পোৱাহেঁতেনে ময়ো গ'লোহেঁতেন

অঁ সাহস থাকিলেহেঁতেন সেয়ে কৈছোঁ পাৰাহেঁতেন ময়েই গৈ দিলোঁহেতেন কিন্তু হেৰি এইয়া সময়ৰ অভাৱ যে সেইটো কাৰণে আপোনালোকে যাওক মই কথাটো কৈ দিছোঁ নহয় একো নাই ভয় কৰিবলগীয়া নাই সাহস হেৰিয়ে ভক্তিভাৱে যাব সকলোখিনি আপোনালোকে ভালপাই ভালপাই আহিব মুঠতে

যাব তেতিয়াহ'লে হ'ব দিয়ক তেতিয়াহ'লে ঠিক আছে